হেল্ল' অঁ অঁ হয়

অঁ পাইছোঁ পাইছোঁ কিমান তাৰিখে লাগিব অঁ আটচা অঁ অঁ অঁ অঁ পাৰিম পাৰিম পাৰিম লোকেল মুৰ্গীৰ দাম আঠশ টকা অঁ আজি কালি জানেই নহয় আৰু বাইদেউ বাৰু আ আহিবচোন বাৰু কিবা এটা কৰিব লাগিব আৰু হে এনেই বেছি কমাব নোৱাৰিম আৰু ছাগলী মাংস নশ টকা

নাই এতিয়া দামটো বাঢ়িল নহয় বাঢ়িছে বাঢ়িছে

বাৰু বয়লাৰটো আৰু জানেই নহয় চাৰিশ টকা হয় হয় চাৰিশ টকা নহয় চাৰিশ টকা লাগিব বাৰু কিবা এটা কম বেছ কৰিব লাগিব আৰু অঁ ঘৰ আপোনাৰ মহেখুজাত বাৰু পঠাই দিম মই হ'ব হ'ব মই পঠাই দিম বাৰু